অঁ হয় অঁ কওকচোন অঁ অঁ অঁ আপোনাক এনেই কি কি লাগিব বাৰু অকণমান কৈ দিয়কচোন তেতিয়া মোৰ ওচৰত আছেনে নাই সকলোখিনি চাই দিওঁ অঁ অঁ কওকচোন অঁ অঁ ঠিক আছে আপুনি কৈ যাওক মই লিখি আছো অঁ অঁ

অঁ অঁ হ'ব হ'ব কৈ যাওকচোন আপুনি আপোনাৰ লিষ্টখন মতে কৈ যাওক মই লিখি লওঁ

অঁ

অঁ ইমানেই নে আৰু কিবা আছে আৰু হেৰি আপোনাক বস্তুখিনি আপুনি লৈ যাবহি নে দি থৈ আহিবগৈ লাগিব বাৰু অঁ অঁ ঠিক আছে আপোনাক কিমান সময়ৰ ভিতৰত দিব লাগে অঁ অঁ ঠিক আছে এই সকলো বস্তুখিনি আপুনি কোৱামতে দি দিম বাৰু বাকী পে'মেন্টটো আপুনি অনলাইন কৰিব নে অফলাইন কেছ দিব অঁ ঠিক আছে মই আপোনাৰ ইস্কেনাৰখন পঠিয়াই দিম অঁ অঁ ঠিক আছে মই আপোনাক অনলাইনত পঠিয়াই দিম হেৰিখন কিমান কি ক'ত লৈছোঁ তেনেকৈ হ'ব নে অঁ অঁ ঠিক আছে অঁ হ'ব অঁ অঁ অঁ ঠিক আছে ঠিক আছে